ইণ্টাৰনেটে বৰ্তমান বেংকিং ব্যৱস্থাটো অধিক উন্নত কৰিছে ইণ্টাৰনেটৰ যোগেদি বৰ্তমান বেংকৰ লেনদেনসমূহ সুষ সুষমভাৱে কৰা হৈছে আৰু এই ইণ্টাৰনেটৰ যোগেদি যি লেনদেন কৰা হয় তাত আমি বিশেষকৈ মই অনলাইন বেংকিঙক বিশ্বাস কৰোঁ আৰু বৰ্তমান মই অনলাইন বেংকিঙৰ দ্বাৰাই সত্তৰ শতাংশ বেংকৰ লেনদেন কৰোঁ কিন্তু তথাপি মই এতিয়াও বেংকলৈ যাবলগীয়া হয় যিহেতু বহুতৰ কাৰণে আমি ব্যৱসায় কৰা মানুহ নগদ ধনৰ প্ৰয়োজন হয় সেয়ে আমি নগদ ধন আনিবৰ কাৰণে বেংকলৈ যাবলগীয়া হয় আৰু কেতিয়াবা আমি অনলাইন যিহেতু অনলাইনৰ চিষ্টেমত অকল ফোনপে বা গুগুলপে নাই তাত আৰ টি জি এছো আছে আৰ টি জি এছ কৰিবৰ কাৰণে আমি যাওঁ বিভিন্নজনৰ একাউণ্টত পইচা দিবৰ কাৰণে আৰু অনলাইন বেংকিঙৰ এই সুবিধা থকাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ যিহেতু ভাৰত চৰকাৰে বৰ্তমান যি বেংক অনলাইন বেংকিং ব্যৱস্থা কৰিছে সেই ব্যৱস্থাত বহুত গ্ৰাহকৰ সুবিধা হৈছে আৰু বেংকলৈ নোযোৱাকৈ বেংকত লাইন নপতাকৈ গ্ৰাহকসকলৰ অনলাইন যোগেদি লেনদেন আৰম্ভ হয় আৰু এই অনলাইন যোগে যোগেদি বহুত গ্ৰাহক উপকৃত হোৱা দেখা পোৱা গৈছে আৰু আমি বিশেষকৈ অসমীয়া হিচাপে অসমত অনলাইন চিষ্টেমৰ যিবিলাক ইংৰাজী মাধ্যমত থকা ভাষা সেইবিলাক আমি অসমীয়া হোৱাটো বিচাৰোঁ যদি হয় তেতিয়া আমাৰ সুবিধা হয় তেতিয়া আমি বেংকলৈ যোৱা কথাটো ইয়াত উল্লেখ কৰা হৈছে যে কিয় যাওঁ বেংকলৈ আমি এটা কাৰণেই যাওঁ আমাৰ যেতিয়া আৰ টি জি এছ বা নগদ ধনৰ প্ৰয়োজন হয় তেতিয়া আমি বেংকলৈ যাবলগীয়া হয় নহ'লে আমি অনলাইন পদ্ধতিতে বেংকৰ লেনদেন আমি কৰোঁ গতিকে অনলাইন পদ্ধতিত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে অনলাইন পদ্ধতিৰে আজিলৈকে ক'তো আমি বৰ্তমানলৈকে আমি যিমান লেনদেন কৰিছোঁ ক'তো বিসংগতি দেখা পোৱা হোৱা নাই গতিকে আমি অনলাইন পদ্ধতিক আমি সমৰ্থন কৰোঁ